মই ৰন্ধাৰ আগতেহে প্ৰথমে মই ভাত ৰান্ধিব ভাত শাক ৰন্ধাৰ আগতে চৰু কেৰাহী সকলোবোৰ ধুই গোটাই লওঁ পাকঘৰত তাৰ পৰা ভাত চাউলখিনি ধুই আনি লওঁ শাক বনাবৰ সময়ত আগতীয়াকৈ মই কোনটো পাচলিৰ লগত কি বনাম দাইলৰ লগতে কি দিম ৰঙালাও জাতিলাও আদিসমূহ বাকলি গুচাই আগতীয়াকৈ ৰাখি লওঁ ঠিক তেনেদৰে যেতিয়া মই মাংস বনাবলৈ আৰম্ভ কৰোঁ মাংসখিনি বনাবৰ সময়ত মই আগতীয়াকৈ মচলা আদা নহৰু জলকীয়া জালুক আদিবোৰ পিচি লওঁ আৰু কি কি মছলা দিম বাহিৰা পেকেটত থকা সেইবোৰ আনি ওচৰত গোটাই লওঁ ঠিক তেনেদৰে মই যেতিয়া মাছ মাছৰ জোল বনাবলৈ লওঁ তেতিয়াহ'লে মই মাছকেইটা আগতীয়াকৈ বাছি ভালদৰে ধুই ধুই লওঁ আৰু মাছৰ টেঙাৰ লগত যেতিয়া যিখিনি ঔটেঙা বা নল টেঙা আদি টেঙাবোৰ দিব হ'লে মানে আগতীয়াকৈ গোটাই লওঁ যাতে মোৰ সেই সময়ত বিচাৰি থাকিবলৈ বা মোৰ অসুবিধাৰ সৃষ্টি নহয় আৰু ঠিক এনেদৰে মাছ মাছৰ ক্ষেত্ৰত মাছৰ জালুকীয়া বনাবলৈ হ'লে মানে মই আগতীয়াকৈ মাছকেইটা বাচি লওঁ বাচি পিনে তাৰ লগত যি যি পাচলি দিম সেয়াও ওচৰত গোটাই লওঁ জালুক জলকীয়া আদিবোৰ পিচি লওঁ পিচি লওঁ যাতে মোৰ ভাত বনাওঁতে একো খেলি মেলি নালাগে ঠিক তেনেদৰে কিবা ভাজি বনাবলৈ হ'লে কবি কবি আলু মূলা সেইবোৰ আগতীয়াকৈ কাটি ৰাখোঁ যাতে শাকত তেল দিয়াৰ পাছত সেইবোৰ কাটিবলৈ নথওঁ আৰু আৰু বিলাহী চিলাহীৰ ক্ষেত্ৰত বিলাহী বিলাহী বা কিবা চালাদ বনাবলৈ হ'লে বা বিলাহীৰ লগত মাংস দিবলৈ হ'লে মানে আগতীয়াকৈ বিলাহীকেইটা আগতীয়াকৈ বিলাহীকেইটা ধুই মেলি কাটি থওঁ আৰু আদা নহৰু ঠিক প্ৰতিখন শাকতে যি পৰিমাণৰ যেনেকুৱাই নিদিওঁ কিয় মছলাই হওক বা আদা নহৰু আদি সকলোবোৰ ওচৰত গোটাই লওঁ আৰু পাচলিৰ ক্ষেত্ৰতো আগতীয়াকৈ ধুই মেলি কাটি লওঁ ঠিক তেনেদৰে মই যদি কেতিয়াবা পিঠা পনা বনাবলগীয়া হয় তেনেহ'লে পিঠাগুড়ি খুন্দি আনি ওচৰত গোটাই লওঁ তেল তেল চেনী বা চেনী গুৰ আদিবোৰ মিহলাই থওঁ নাৰিকলৰ পিঠা বনাবলৈ হ'লে মানে আগতীয়াকৈ নাৰিকলটো ৰুকি লওঁ ৰুকা ৰুকাৰ পাছতহে পিঠা বনাবলৈ আৰম্ভ কৰোঁ ঠিক তেনেদৰে তিল দিয়া যদি মাংসৰ লগত আমি তিল তিলৰ তিল আৰু মাংস যদি বনাওঁ আগতীয়াকৈ তিলগিটা ভাজি লৈ ভাজি খুন্দি তাত কিমানটো পৰিমাণৰ আদা নহৰু বা জলকীয়া দিওঁ সেইটো অনুপাততে বস্তুখিনি ওচৰত গোটাই থওঁ কিমানটো পৰিমাণৰ পানী দিব লাগিব সেই পানীখিনিও আনি কাষত ৰাখি লওঁ আদা নহৰু সকলোবোৰ ওচৰতে থওঁ আৰু কেতিয়াবা যদি হঠাতে কিবা এটা ৰান্ধিবলগীয়া হয় ঘৰত নাথাকিলেও বাৰীৰ পৰা বা অন্য ক'ৰবাৰ পৰা আনি ওচৰত গোটাইহে ৰান্ধিবলৈ আৰম্ভ কৰোঁ যাতে মই ৰান্ধি থকাৰ সময়ত মোৰ অসুবিধাৰ সৃষ্টি নহয়